চৌকাত ৰান্ধি পাইছেনে বহুতবাৰ চৌকাত ৰান্ধিছোঁ চৌকাত ৰান্ধি লগৰৰ লগত খানাবোৰ খালে ভালেই লাগে চৌকাত ৰান্ধিয়ে খাওঁ গেছত নাখাওঁ গেছত খালে মানে গেছ আৰু গোন্ধটো বেছিকৈ ওলায় গেছৰ ভাল নালাগে আৰু এ চৌকাত ৰান্ধিলে সোৱাদটো অলপ বে সোৱাদটো বহুত গুণেই বেছি হয় তাতে চৌকাতে ৰান্ধিলে ভাল আৰু চৌকাত ৰান্ধি মানে বহুতখিনি লাভো হয় তাৰ ছাইবোৰ ওলায় খৰিৰ ছাইবোৰ দি বাচন ধুব পাৰি খৰিগিলা খৰিবোৰ জ্বলাব পাৰি জমা হৈ নাথাকে বেছি লাভ হয় কাৰণ খৰিবোৰ ধৰি লওক আমি বিনামূলীয়া হিচাপে পাওঁ গছবোৰ ছা খৰিবোৰ যেতিয়া গছৰ পৰা শুকান ডালবোৰ আতঁৰাই আনিম তেতিয়া গছবোৰো ভাল হয় খালি খৰিবোৰ আমি ব্যৱহাৰ কামত ব্যৱহাৰ খৰিবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ সেনকে আৰু ৰান্ধি ৰান্ধিও ভাল লাগে তাতে ত' ঠাণ্ডা দিনত তাপ ল'ব পাৰি শৰীৰত লগৰৰ লগত কথা পাতিব থাকিলে তাপ লৈ থাকিব তাপ লৈ তাপ লৈ থাকিব পাৰি খৰিত ৰান্ধিলে সোৱাদ হয় আৰু শৰীৰত চৌকা চৌকাত ৰান্ধিলে গেছতকৈ চৌকাত ৰান্ধিলে সোৱাদটো তাৰ বেছি আৰু ইঞ্জেকশ্যন ইঞ্জেকশ্যনৰ পৰা বেলেগ বেলেগ বহুত গুণে বেলেগ তাত গেছত ৰান্ধিলে এজনে ৰান্ধিব লাগে চাইডত থাকিব ভালকৈ নোৱাৰি আৰু গেছটো ইউজ গোন্ধটো বহুত হেৰি কৰে বহুত মানে দেহত শৰীৰত গেছৰ দ্বাৰাও শুনিয়ে আহিছোঁ আজিলৈকে যে বহুত ধৰণৰ প্ৰভাৱ পৰে য'ত শৰীৰ সোৱাদটোও বেছি পাওঁ আৰু চৌকাত ৰান্ধিলে তাৰ তাপটোও ৰুমটো গৰম উঠে ঠাণ্ডা দিনত ভাল হয় তাৰ ধোঁৱাটোৰ একো আকৰ্ষণ হয় আৰু চেণ্ট ভাল গোন্ধ এটা ওলায় ছাইবোৰেদি আমি বাচন ধুব পাৰোঁ খৰিবোৰ আমি জমা কৰি ৰখাতকৈ আমি খৰিবোৰ ব্যৱহাৰ কৰা ভাল আৰু নতুন খৰি ওলাব আৰু নতুন ব্যৱহাৰ কৰিব পাৰোঁ খৰিত ৰান্ধিলে এ চৌকাত ৰান্ধিলে খৰি লাগিব খৰিটোৱেই মেইন খৰিটো আনিবলৈ সোৱাদ যাব লাগিব ব বস্তিৰ ফালে পাহাৰৰ ফালে লগৰৰ লগত যাব পাৰিম হাঁহি ধেমালি কৰি খৰি আনিম সদায় সেইটো আমি বহুত দিনে আমি কৰিছোঁ লগৰৰ লগত খৰি আনিব যাওঁ খানা বনাওঁ হওঁক ক'ৰবাত খৰি আনিবলৈ যাওঁ লগৰৰ লগত ভাল লাগে সেই টাইমটো বহুতদিন মনত থাকে খৰি আনি লগৰৰ লগত তাতেও চৌকা এখন বনাইতো আনিব লাগে চৌকাখনত বনাই পেলাই ৰান্ধোঁ তাতে ভাল লাগে দে চায়ো ভাল লাগে আৰু ৰান্ধিও ভাল লাগে বেছি আমাৰ খৰচ পাতিও বেছি নহয় খৰিবোৰ আমি য'ত নিজৰ পৰিৱেশৰ পৰা খৰিবোৰ পাওঁ আমাৰ লাভ হয় বহুত গেছতকৈ বহুত মানে লাভ হয় আৰু খৰিত গেছত ৰান্ধিলেও টাইম বেছি খৰচ নহ'ল টাইম বেছি খৰচ নহ'ল মানে আজি আজিকালি কি হৈছে মানুহে সময় বেছি নোখোজে কিন্তু খৰিত ৰান্ধিলে ঘৰৰ মানুহৰ লগত কথা পাতিয়েই হওক বা লগৰৰ লগত খানা হ'লে কথা পাতিয়েই হওক যেতিয়া সময়বোৰ যাব বেছি টাইম ৰান্ধিলে বেছি সোৱাদ হয় কিন্তু গেছত ৰান্ধিলে কি এজনে ঠিয় দি ৰান্ধি আছে তাতে কোনো নাই মনটো ভাল নালাগে জলদি জলদি ৰান্ধিলে আনিলে হৈ গ'ল আৰু কিন্তু খৰিত ৰান্ধিলে সেনেকুৱা নহয় খৰিত ৰান্ধিলে তাৰ যোনটো দেহাটো তাপ পাই থাকে আৰু বস্তু ৰান্ধি ভাল লাগে কৰিও ভাল লাগে কামবোৰ ত' গেছত খৰিত ৰান্ধি আছে দুই এজনে কথা পাতি আছে বেছিকৈ লাগিছে আ তেতিয়া সোৱাদটো বেছি হয় চেণ্টটো ভাল হয় আৰু তাৰ তাৰ যোনটো ধূলা টাইপ ওলায় সেইটো দিয়ে আঞ্জাত পৰিলে বেছি সোৱাদ হয় আমি গাঁৱৰতো সেইকাৰণে আমি গম পাওঁ কথাবোৰ